অঁ হেল্ল' দোকানত আছে আলু পিঁয়াজ বিলাহী বেঙেনা তাৰপিছত আৰু ফুল কবি জিকা লাগে আছে আছে অঁ বিলাহী অলপ দাম বেছি এইটো এশ টকা কেজি

কবি চল্লিছ টকা নাই কমটো দিব নোৱাৰি আজিকালি দাম বহুত নহয় বাৰু দুই কেজি ল'লে অলপ কমাই দিম আৰু ঠিক আছে আলু পঁচিছ টকা আৰু এটা আছে ভাল ভাল এটা ত্ৰিছ টকা আছে নাই বিশ টকা এতিয়া নাপায় পঁচিছ টকা আৰু ত্ৰিছ টকা পটল আছে চল্লিছ টকা

কিমান কিমান লাগিব কিমান কিমান লাগিব এই লিষ্টটো দি যাওক মই পঠাই দিম মই পঠাই দিম ঘৰলে পঠাই দিম পঠোৱাৰ ব্যৱস্থা আছে ঠিক আছে

দুই কেজি অঁ পিঁয়াজ এক কেজি হাঁ পিঁয়াজ ত্ৰিছ টকা থাৰ্টি অঁ বাকী একে অঁ অলপ অলপ অলপ কমাই দিম ঠিক আছে মই এইখিনি লিষ্টখন আপুনি পঠাই দিয়ক মই দি আছোঁ অঁ ঠিক আছে